হয় মই ইণ্ডিয়ান আইডলৰ ৰয়েলিটী শ্ব'ত চাওঁ প্ৰায়ে চাওঁ তাৰপাছত তাত মোৰ এগৰাকী সৰু ছোৱালী

তাই টোৱেল্ভ ফাইনেল পাচ কৰিছে এই এইচ এচ পাচ কৰিছে এক্সামিনেশ্যন পাচ কৰিছে আৰু তাই গান গোৱা পদ্ধতিটো মোৰ খুব ভাল লাগে ধৰি লওক মই এই গমক তাৰপিছতে লয় এইবিলাক তাই ইমান ধুনীয়াকৈ দিয়ে নহয় মোৰ সেইবিলাক চাই ৰ লাগি চাই থাকোঁ আৰু চাই পেলাই মই মই নিজে এতিয়া সেই গমকবিলাক লয়বিলাক বিলাক তাল তালটো অলপ মোৰ মিচ কৰোঁ এতিয়া তাইৰপৰা চাই দেখোন মই তালবোৰ ভালকৈ অলপ আহিছে মোৰ গতিকে সেই সেই ফালৰপৰা মই ভাল লাগে তাইক খুব ভাল লাগে মোৰ আৰু এই বহুত ধৰণৰ গান গায় চব ক্লাছিকেল সত্ৰীয়া আধুনিক এই এনেকুৱা চব গান গায় এই গতিকে সেই ক্লাছিকেল কৰণৰ ক্লাছিক স্কেলখিনিৰপৰা মই যথেষ্ট শিকিব পাৰিছোঁ আৰু আধুনিক গীতবিলাকো বৰ ধুনীয়াকৈ গায় মানে তাইৰ মাতটোও বৰ ধুনীয়া কোমল স্পষ্ট গায় একদম সেইকাৰণে গোৱা থিয় হোৱা ধুনীয়াকৈ মানে এপিৰিয়েঞ্চটো খুব ভাল লাগে মোৰ এই হাঁহি হাঁহি ধুনীয়াকৈ গায় তো সেইখিনি এনেই সৰু ছোৱালীজনী ইমানখিনি যে কৰিছে সেইটো চায়ো ভাল লাগে নিজেও অকমাণন গাওঁ গতিকে ভালকৈ চাওঁ আৰু তাইক তাৰপাছত তাই য'ত প্ৰগ্ৰেম কৰে প্ৰায়ে যাবলৈ চেষ্টা কৰোঁ আমাৰ ইয়াতে এখন জোনাকী মেল বুলি এটা অনুষ্ঠান মাহেকে মাহেকে হৈ থাকে সেই অনুষ্ঠানলৈ অংকিতা কলিতা তাইৰ নাম অংকিতা প্ৰায়ে যায় গতিকে তাইৰ দেউতাকো ভাল মানে ইন্সট্ৰুমেণ্ট বজায় হাৰমনিয়াম বজায় কেচিঅ' বজায় গতিকে দেউতাককো লগ পাওঁ দেউতাককো ভাল লাগে গতিকে আমি কেতিয়াবা কি গান গালে দেউতাকক মাতোঁ অংকিতা আহে আমাক যিখিনি ভুল হয় শুদ্ধ কৰি দিয়ে আৰু তাৰপিছতে ভাল লাগে তাই আহিলে মানে সেইটোৱে আৰু সেইখিনি ভাল লাগে মুঠতে প্ৰায় লগতেই কেতিয়াবা যাওঁ লগতে বহোঁ লগতে চাওঁ বহুত সৰু তাই টুৱেল্ভটহে মইতো বহুত বয়স হৈছে এতিয়া তথাপিতো গানৰ প্ৰগ্ৰেম বুলিলে গৈ ভাল লাগে সেইবিলাক সকলোবিলাক আওকাণ কৰি আৰু যাবলৈ চেষ্টা কৰোঁ সেইয়া আৰু